এক জুন দুইহাজাৰ তেইছ দুই জুন দুই হাজাৰ তেইছ তিনি জুন দুই হাজাৰ তেইছ চাৰি জুন দুই হাজাৰ তেইছ পাঁচ জুন দুই হাজাৰ তেইছ